হেল্ল' অঁ মই ফলঙনি পা কৈছিলো এ আকাশী হোটেল হয়নে বাৰু অঁ মই বস্তু দুটামান অৰ্ডাৰ কৰিম বুলি ভাবিছিলো অঁ এ চাওমিন লাগিছিলে দুই প্লে'ট তাৰ পা মাজা দিবচোন দুবটল আৰু ষ্টিং আৰু চ পোলাও দিব দুপেকেট হয় মই আগতে আনিছো আপোনালোকৰ বস্তুখিনি খাই ভালে লাগে বাৰু সেইকাৰণে আকৌ অৰ্ডাৰ কৰিছো আলহীও অহা কথা আছে অঁ অঁ এঘণ্টামানৰ ভিতৰত পোৱাকৈ দি পঠিয়াব অঁ অঁ হ'ব তেতিয়া ৰাখিছো